হেল্ল' অঁ আপোনাৰ তাত মাছ বহুত বেলেগ বেলেগ প্ৰকাৰৰ বিক্ৰী হয় ন মানে বহুত শুনিছো আপোনাৰপৰাই চবেই কিনে মোক মানে ভকুৱা মাছ লাগে আৰু ৰৌমাছ লাগে দুই কেজি অঁ ভকুৱাও দুই কেজি হয় নেকি কিমান দাম এইটো মানে কিমান হ'ব পাৰ কেজি অলপমান বেছিয়ে ক'লে নেকি হয় বাট অল অলপমানটো কমাই দিব পাৰে ন অলপ অলপমানটো ডিচকাউণ্ট দিব পাৰে লাইক পুৰণা মানে গোন্ধায় নেকি নাই ন ফ্ৰেচটো পুৰা ফ্ৰেচ হয় নেকি অঁ ৰাতিপুৱাৰ ৰাতিপুৱা ফ্ৰেচ ফ্ৰেচ অঁ মানে তেজাল ন চব মাছবোৰ অঁ ঠিক আছে তেতিয়াহ'লে মোক এই দুটা প্ৰকাৰৰে মাছ লাগে বাকী বাকী কি কি আছেনো আপোনাৰ দোকানত ইলিচ মাছ অঁ আচ্ছা মোৱা মাছ কিমান নো

অঁ বেছি বেছিত বা কিমান দাম লয় মোৱা মাছৰ অলপমান বেছিকৈ ল'লে কিমান বা দাম লয় মোৱা মাছৰ অলপতে আপুনি এশ টকা ক'লে মান ঠিক আছে বাকীবোৰ মাছ মই বেলেগ দিনা ল'ম যদি লাগে এতিয়া ভকুৱা মাছ আৰু সেইয়া ৰৌ মাছেই দিব শিলপুখুৰী শিলপুখুৰী ৰ'ড হাউচ নাম্বাৰ এইট

কিমাননো দূৰ শিলপুখুৰীৰ বজাৰৰপৰা ইয়ালৈ কিমাননো দূৰ বেলেগত ক'ত কৰি আছে আপোনাৰ ইয়াতে বুলি কৈছিলেচোন ক'ৰবাত বেলেগত চিফ্ট হ'ল নেকি অঁ অঁ তৌ ট্ৰান্সপৰ্টেচন ক'স্ত আৰু কিমান লাগিব এক্সট্ৰা অঁ হয় নেকি ঠিক আছে ঠিক আছে দি দিব ইয়াতে অঁ অঁ